জলবায়ু পৰিৱৰ্তন পৰিৱৰ্তনে অঞ্চল এটাত বিশেষকৈ ভূমিকা বেয়া ভূমিকা বা ভাল ভূমিকা গ্ৰহণ কৰিব পাৰে কেতিয়াবা জলবায়ুৰ লগতে মানুহৰ জীৱনৰ দিশ নিৰ্ণয় কৰে জলবায়ু উপযোগী হ'লে খেতি পথাৰৰ কাৰণে কৃষকসকলৰ ভাল হয় যদি জলবায়ু বেয়া হয় বৰষুণ চৰষুণ নহয় খাদ্য় খাদ্য় সমস্য়া খৰাং বতৰৰ কাৰণে খেতি খেতি পথাৰ কৰিবৰ কাৰণে কৃষকসকলৰ বিশেষকৈ অসুবিধা হয় বেয়া বতৰত ধুমুহা শিল বৰষুণে কৃষকসকলৰ পৰা বহুত বাধা আৰোপ হয় কৃষকসকলৰ কাৰণে তথাপি বাধা নেওচি খেতিয়কে খেতি কৰি যায় তেওঁলোকে তাৰ ফল লয় যিমান যি হ'লেও বানপানী বৰষুণ শিলাবৃষ্টি ধুমুহাই মানুহৰ জীৱনত বেয়াকৈ ক্ষতি কৰে কিয়নো ঘৰ ভঙাৰ পাছত মানুহ এঘৰে ঘৰটো বনাই ল'লে ঘৰটো বনাবলৈ বহুত অসুবিধা হয় আৰু সেই বাধা নেওচিও তেওঁলোকে বতৰৰ লগত অনুকূল মোকাবিলা কৰে